হেল্ল' এই আছো আছো ভালেই আছো আপুনি ভালে আছে ঘৰত চবৰে ঠিকে আছে আপোনালোকৰ ঘৰত ভালনে সকলোৰে অঁ অঁ ভালকৈ পাৰ হ'ল বাৰু আহি আছে এতিয়া বছেৰেকীয়াটো আহি আছে অঁ তাৰ কাৰণে মই যাব লাগিব আৰু মই এতিয়া দূৰত আছোতো ঘৰপৰা ঢকুৱাখানাত মই এইবোৰ চব ঠিকেঠাকে চলি আছে দেই সেইখিনি এতিয়া আমি আধি দিওঁ আমাৰ ঘৰৰ মানুহ চাবলৈ এতিয়া নাইকিয়া হৈছেতো খুৰাও অলপ বয়সস্থ হৈ আহিছে এতিয়া আমি আধিয়ে দিব লগা হৈছে আৰু উপায় নাইকিয়া হৈছে আৰু চলিবলৈ দিগদাৰ হৈছে সেইটোৱে তাকে মিলাই মেলি চলি আছো আৰু বাহঁতটো চবৰে ঠিকে আছে দেই হয় হয় আপুনি এতিয়া ক'ত আছে বা অঁ অঁ হয় হয় হয় হয় বুজিছোঁ বুজিছোঁ বুজিছোঁ এইয়াই আৰু চলি আছো আৰু বিহু চিহু পাতি মেলি এনেকৈ কৰি পেলাই এই আমাৰ ইয়াতো বহুত ভালেই হয় আপুনিতো জানেই আগতে চাই হৈ গৈছেই এইবোৰ অঁ এই বিহু বুলিতো আমাৰ আমাৰ পানীগাঁৱৰপৰা ধৰি পেলাই টাউলৈকে ধুনীয়াকৈ তাত পাতেই এতিয়া প্ৰত্যেক এতিয়া আহি আছে আৰু এমাহমান আছেই আপোনাৰ আহিলে আপুনি এপাক আহিব

প্ৰগ্ৰেমবিলাক ধুনীয়া হয় ধুনীয়া ধুনীয়া শিল্পীক মাতে নহয় আপোনাৰ ইয়াত জুবিন গাৰ্গ আপোনাৰ পাপন তেনেকৈ আহে নহয় ভাল চিংগাৰ আহে ভাল চিংগাৰ এই আমাৰ ত্যাগ ক্ষেত্ৰ যে আপুনি পাহৰিলে এ টিম ফিল্ড বুলি কওঁ আমি অঁ তাতেই পাতে এই বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰেম পাতে আপোনাৰ এদিনীয়া প্ৰগেম বুলিয়ে নহয় মানে গোটেই মাহটো ধৰি বিহুকে হৈ থাকে তাত অঁ যথেষ্ট মানুহ হয় যথেষ্ট মানুহ অকল লখিমপুৰ বুলিয়ে নহয় মানে ওচৰৰ এতিয়া ডিষ্ট্ৰিক্ ধেমাজি গহপুৰ ধলপুৰ সেইবোৰৰপৰাও বহুত বহুত মানুহ আহে চাবলৈ বহুত দূৰৰ দূৰৰপৰা আহে থাকি লয় ইয়াত গেষ্ট হাউচত থাকি লয় মানুহবোৰ আহি পেলাই কোনো ধৰণৰ প্ৰব্লেম নাই মানে এইবোৰ চব ঘৰৰ মানুহ চব যায় আপোনাৰ আমি সুবিধা যাওঁ আৰু মই গ'লে মই যাওঁ মাহঁতো যাব পাৰে কেতিয়াবা একদম ধুনীয়া পৰিৱেশ হয় আজিকালি এইবোৰ প্ৰশাসন ব্যৱস্থাটো বহুত ধুনীয়া কটকটীয়া হৈছেতো এইবোৰ আজিকালি মানে ইমান এই খেলিমেলি নহয় মানে ধুনীয়াকৈ সুচাৰুৰূপে চলাই নিয়ে মানে প্ৰশাসনে একো খেলিমেলি নহয়

অঁ মিচিংসকলেতো আমাৰ এতিয়া আপোনাৰ আকৌ চিনি পাই নাপাই জানো এতিয়া এতিয়া পাহৰিলেই চাগৈ আপুনি এই আমাৰ ঢকুৱাখানটো এতিয়া মিচিং সম্প্ৰদায়ৰ লোক আছে মই ইয়াত বৰ্তমান ঢকুৱাখানতে আছো ইয়াত ইয়াত আলি আই আং আলি আই লৃগাং বুলি ক'লে মানে ইয়াত মেইন আৰু মেইন উৎসৱ মানে সিহঁতৰ আৰু বহুত ডাঙৰকৈ পাতে এখন সমজুৱা ফিল্ড আছে ইয়াত একদম আলি আই লৃগাংৰ কাৰণে বনোৱা বনোৱা হৈছে এখন তিনিদিনীয়াকৈ কাৰ্যসূচী পাতে অসমৰ মানুহ আহে ডাঙৰ ডাঙৰ অতিথি আহে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আহি গৈছেহি পিম চাউ আহিছে এবাৰ তিনদিনীয়া কাৰ্যসূচী মেইন বিহুটো মেইন বিহুটো হয় মাজৰ দিনাখন পৰে আপোনাৰ আগৰ দিনাখন আগৰ কাৰ্যসূচীখিনি নিয়ে আৰু মাজৰ দিনাখন মেইন বিহুটো হয় সেইদিনাখন প্ৰচেছন হয় ৰাতিপুৱাৰপৰা ধৰিলে একদম গধূলিলৈকে নন ষ্টপ কাৰ্যসূচী চলি থাকে চব লাগি ভাগি থাকে একদম আৰু মানুহৰ মিলা প্ৰীতিটো বহুত বেছি মানে ইয়াত আপুনি দেখিলে আচৰিত হ'ব ইয়াত মানুহ মিলা প্ৰীতি বহুত বেছি আপুনি মানে আমাৰ নিচিনা আগৰ পৰিৱেশ নাইকিয়া হ'ল আৰু এতিয়া ইয়াত চবেই একেলগতে সমজুৱাকৈ কামবোৰ কৰে সেইটোৱে মেইনলি আমাৰ মে ডাম মে ফি মে ডাম মে ফিটো আপোনাৰ ঢকুৱাখানাত বহুত ধুনীয়াকৈ পাতেতো ইয়াত এখন হেৰি ষ্টেডিয়াম এখন আছে তাত পাতে তাত মানে আহোমকল আহোমসকল মানে ইয়াত বহুত বেছি আছে আহোম আৰু মিচিং সম্প্ৰদায় লোকসকল বিশেষকৈ সিহঁতৰ দুদিনীয়াকৈ কাৰ্যসূচী পাতে মে ডাম মে ফিটো আলি আই আলি আই আলি আই লৃগাং তিনিদিনীয়াকৈ পাতে আৰু আপোনাৰ মে ডাম মে ফিটো দুদিনীয়াকৈ পাতে দুদিনীয়াকৈ পাতে অঁ তাকে আৰু ফাটৰ বিহুও পাতে নহয় আমাৰ ইয়াত গতিকে ভাৰত বিখ্যাত যে ঢকুৱাখানাত ফাট বিহু অঁ ঢকুৱাখানা ইয়াততো ফাট বিহু আপোনাৰ এসপ্তীয়াকৈ পাতে অঁ হয় হয় অঁ এই বহুত ধুনীয়া জেগা একদম গছ গছনিৰপৰা ধৰিবলৈ পৰিৱেশ সৌন্দৰ্যময় পৰিৱেশ মানে একদম মানুহ আৰু অগনন মানুহ মানে আপোনাৰ এসপ্তাহৰপৰা ধৰি পেলাই ইয়াত ৰুম চুমৰপৰা ধৰি পেলাই চব বুক হৈ যায় মানে আপুনি ইয়াত বহুত আগত বহুত দিনৰ আগতে বুক কৰিব লাগিব চব বুকিং বুকিং হৈ যায় এতিয়া পাইছেহিতো আৰু এমাহমানৰ পিছতে হ'ব আৰু এতিয়া প্ৰস্তুতি চলাইছে মানুহবোৰে এতিয়া চাফ চিকুণনৰপৰা আৰম্ভ কৰি পেলাই বাণিজ্যিক বজাৰো বহেতো ইয়াত অঁ তেতিয়া বহে একদম এসপ্তাহ ধৰি নন ষ্টপ বাণিজ্যিক বজাৰ একদম এতিয়া সেই তাৰে তাৰে প্ৰস্তুতি চলি আছে কোনে কি বজাৰ বঢ়াব কোনখন কোনখন দোকান দিব দোকানৰ ভাড়াটো কিমান হ'ব সেইবোৰ প্ৰস্তুতি চলি আছে এই সাজ পোচাকৰ কৰা ধৰি পেলাই আপোনাৰ দা কোঠাৰ বিভিন্ন ধৰণৰ মূৰ্তি আপোনাৰ এইবোৰ ঢেৰ উলিয়াই আচাৰৰপৰা ধৰি পেলাই যিকোনো বস্তু চব বস্তুৱে এভেইলেবুলকৈ পোৱা যাব ইয়াত অঁ চাবলৈও বৰ ধুনীয়া হয় ইমান ধুনীয়া ধুনীয়া প্ৰগ্ৰেম পাতে আপোনাৰ ফাটৰ বিহু বুলিলে মানে বিহুৰপৰা ধৰি পেলাই মিচিং সম্প্ৰদায়ৰ লোকসকলো তাত বিহু কৰেগৈ আমাৰ অসমীয়া সম্প্ৰদায়ৰ লোকসকললো তাত বিহু কৰেগৈ তাৰপৰা বড়ো সম্প্ৰদায়ৰ লোকসকলো আহি পেলাই বিহু কৰেগৈ মানে ৰাতিটো ৰাতি দিন ৰাত একদম নন ষ্টপ প্ৰগেম চলি থাকে তাত বেয়া ফূৰ্তি বেয়া ফূৰ্তি একদম ধুনীয়াকৈ সিহঁতৰ মানে ঘৰলৈ কোনো আহিবলৈ সময়ে নাইকিয়া হৈ যায় তাতেই ধৰি গোটেই দিন চব জড়িত থাকে আৰু এখন গাঁও বুলি নহয় মানে আপোনাৰ তিনি চাৰিখন পাঁচখন গাঁও লগ লাগি মানে এই প্ৰগ্ৰেমটো পাতে আৰু এখন গাঁৱেটো পাতিব সম্ভৱ নহয় ন হয় সেইটোৱে চলি বহুত মানুহ গোটেই গাঁৱৰ সম্প্ৰদায় সৰুৰপৰা ধৰি পেলাই একেবাৰে ডাঙৰলৈকে একেবাৰে গেট কিপাৰটোৰপৰা ধৰি পেলাই একেবাৰে আপোনাৰ মঞ্চ চলোৱালৈকে চবতে একদম পূৰা ভাগ ভাগকৈ মানুহ থাকে একদম সেইবিলাক খাদ্য সম্প্ৰদায়ত খাদ্য সম্প্ৰদায় ইমান মানুহক দি দিছোঁ এই পৰিচালনা সমিতি চলাবৰ কাৰণে ইমান মানুহ দিছোঁ আৰু কটকটীয়া এনেকে দি দিয়া এতিয়া সেইটো কাম চলিয়েই আছে অলৰেডি ডাঙৰ ডাঙৰ মানুহ লাগিয়ে আছে আৰু পূৰা কটকটীয়া নিৰাপত্তা থাকে একদম আপোনাৰ কোনো ধৰণৰ হুলস্থূল পৰিৱেশ তাত নহয় অঁ আৰু কোনো ধৰণৰ মদ ভাঙৰ মদ

হয় হয় হয় হয় হয় হয় সেইটো কাৰণেই মানুহৰ আগ্ৰহটো মেইন আচলতে আগ্ৰহ থাকিলে যিকোনো কামেই আপুনি কৰিব পাৰিব অঁ কওকচোন হয় হয় হয় হয় সেইটো আছেই বাৰু এতিয়াও এই আছে আছে সেইটো এতিয়াও আছে আছে আছে অঁ এইবাৰ পাৰি পাৰি দেই পাৰি আপুনি আহকচোন হয় হয় হয় হয় হয় হয় মই এতিয়া ঘৰলে যাম বুলি ভাবিছোঁ মোৰ ডাঙৰ বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতি পেলাই মই এইটো কথা আলোচনা কৰিম আপুনি আপোনাক জনাম আপুনিও কিবা এটা আগবঢ়াব পাৰিলে বিহুখনলৈ সেইটোৱে সেইটোৱে লাগে মানুহটো একাগ্ৰতা যে গোটেইখিনি একেলগে সমজুৱাকৈ লাগি থাকিব লাগে আচলতে সেইটোৱে ভাল হ'ব ভাল হ'ব আপুনিও আপুনিও তাৰপৰা কেইজনমান মানুহক লৈ আহিব ইয়াত ইয়াত চোৱাবই আমাৰ আমাৰ ইয়াত পৰিৱেশতোনো কেনেকুৱা হয় ন ইয়াত বিহু চিহু কেনেকৈ পাতে এই ইয়াত অঁ আপুনিও সেই দহ পোন্ধৰ বছৰ এতিয়ালৈকে অহাই নাই মানুহজন ইয়াত সেই ঠিক আছে ঠিক আছে আপুনি এনেকৈ খবৰ লৈ থাকিব মাজে মাজে আমাকো কিবা অসুবিধা হ'লে ফোন কৰিব মই এইবোৰ জনাম নহয় মই আছো নহয় ঠিক আছে ঠিক আছে ঠিক আছে অঁ ঠিক আছে হ'ব